ফুটবল খেলটো মই সৰুৰ পৰাই চাওঁ আৰু ভাল লাগে চাই কেনে খেলটো আৰু লগতে ফুটবল খেলত মই বেছি মোৰ মোৰ মোৰ ফেভৰেট প্লেয়াৰ হৈছে ৰ'ণাল্ডো মেছি সুনীল চেত্ৰী লগতে যদি আমাৰ আমাৰ যদি অসমতো মানে লাহে লাহে লাহে মানে ফুটবল খেলৰ যোনটো প্ৰচলনটো বাঢ়ি বাঢ়ি আহি আছে ভাৰতত লাহে লাহে মই ভাবোঁ মোৰ মই ভাবোঁ ভাৰততো লাহে লাহে এই যিটো ধৰণে মানে ফুটবলৰ খেলটোৰ মানে যোনটো উৎসাহটো বাঢ়ি আহি আছে সেই লাহে লাহে ভাৰততো এনেদৰে যদি বাঢ়ি থাকে যদি ভাৰত এদিন ভাল খেলুৱৈৰ এটা টীম পোৱা যাব লগতে ভাল লাগে চাই কিনে খেল আৰু মই মই চায়ে থাকোঁ ফুটবল খেলা মই লগতে খেলোঁও ফুটবল সৰুৰ পৰাই খেলোঁ লগতে আমাৰ গাঁৱত যিজন লগৰ যিবোৰ লগৰ চ'লি আছে গোটেই কেইটাই মানে একলগ হৈ কেনে ফুটবল খেলোঁ লগতে

বাকী প্লেয়াৰগিলাখানৰ ৰণাল্ডোৰ যোনটো শ্বট সেইটোও চাই কিনে ভাল লাগে যোনটো শ্বটত মানে গ'ল কিক্ কৰে আৰু লগতে সেইটোও ভাল লাগে আৰু লগতে যোন যোনখিনি মানে ফুটবলৰ খেলাৰ যিখনি মানে নিয়ম আছে সেইখিনিও মানে আৰু চাই কিনে ভাল লাগে আৰু যেনে গ'ল যেনে পেনাল্টি শ্বট পেনাল্টি শ্বটত পেনাল্টি শ্বটত চাই চাই কিনে ভাল লাগে লগতে ফুটবলৰ গ'ল গ'লকীপাৰে যিটো পেনাল্টি শ্বটত মানে বলটো ৰাখে মানে সেইটোও চাই কিনে ভাল লাগে যোনটো প্ৰ'চেছত বলটো ৰাখে লগতে আৰু ফুটবল খেলাৰ কাৰণে যিটো জোতা ইউজ কৰা হয় বুট জোতা সেই বুট জোতাৰে যেনকে মানে ফুটবলটো খেলাত মানে সুবিধা হয় সেই প্ৰ'চেছটো মানে চাই কিনে ভাল লাগে লগতে যোনটো মানে জাৰ্চি ড্ৰেছ ফুটবল খেলৰ কাৰণে যোনটো ড্ৰেছ সেইটোও চাই কিনেও মানে ভাল লাগে লগতে ফুটবল খেলটো লাহে ধীৰে আমাৰ বাহিৰা যোন বাহিৰা দেশত যিহেতু চলি আছে বহুত এনেধৰণৰ বহুত মানে প্ৰচলিত হৈ লাহে লাহে আমাৰ ভাৰততো এনেকে এনেকে প্ৰচলিত হ'ব বুলি মই আশা কৰোঁ আৰু লগতে এনেকে যদি চলি থাকে একদিন আমাৰ ভাৰত বুলি নহয় অসম ভাৰতৰ অসমতো মানে ভাল ভাল প্লেয়াৰ এনেকে মানে আগুৱাই যাব আৰু লগতে ভাল লাগে চাই ফুটবল আৰু মই ভাবোঁ এনেদৰে আগুৱাই যাব ফুটবল খেলা আৰু লগতে টিভিত মই ফুটবলৰ কাৰণে বহুতো খেলা চেনেল মানে ফুটবলৰ কাৰণে বহুতৰ বহুতকেইটা মানে খেলা চেনেল এড কৰি লৈছোঁ টিভিত লগতে ভাল লাগে চাই আৰু ফুটবলৰ যিবিলাক নাম আছে যেনে নেভিয়া আছে পুমা আছে এডিডাছ আছে এইবিলাক কোম্পানীও ভাল কোম ভাল ভাল কোম্পানীয়ে ফুটবল বনায় আৰু লগতে ভাল লাগে চাই কিনে আৰু আমাৰ স্কুল মই সৰু থাকোঁতে স্কুলতো খেলিছিলো ফুটবলৰ লগতে কলেজতো মাজে মাজে ফুটবল খেলোঁ যেতিয়া আমাৰ ইয়াতে কলেজত খেল পাতে মানে সপ্তাহিক খেল পাতে বছৰত সেই তেতিয়া মই ফুটবল খেলোঁ বা অন্যান্য খেলবোৰো খেলোঁ লগতে কিন্তু মই মোৰ ভাল লগা খেলৰ ভিতৰত প্ৰথমতে ফুটবলটোৱেই আহে আৰু লগতে মোৰ লগৰবোৰকো চাবাৰ কাৰণে মই সেই কৰো ফুটবলটো মানে তাহাত সিহঁতক কওঁ মানে ফুটবলটো ভাল খেলা এটা তহঁতে চাবি খেলাটো সেনেদৰে কওঁ আৰু ভাল লাগে ফুটবলটো চাই আৰু আমাৰ কলেজতো যিবোৰ লগৰ চ'লি আছে সেই সিহঁতেও ফুটবল খেলে আৰু লগতে যিবোৰ মোৰ লগৰ চ'লি বেছি প্ৰায়ভাগেই ফুটবল খেলেয়েই আৰু এনেদৰে খেলি থাকিলে ভাৰতখন উন্নতিৰ পথত আগুৱাই যাব এদিন মানে ফুটবল যদি এনেকে এনেদৰে বাহিৰা দেশত যিদৰে খেলে আমাৰ ভাৰতখনো যদি এনেদৰে এদিন ফুটবলত মানে আগ্ৰহটো মানে আগ্ৰহীতহয় মানে লগবিলাক যিদৰে আগ্ৰহীত হয় মানে এনেদৰে আগ্ৰহ কৰিলে মানে ফুটবলত আগুৱাই যাব এদিন আৰু ভাল লাগে এনেদৰে যদি আমাৰ দেশখন আগুৱাই যাব পাৰে তেতিয়া আমাৰ আমাৰ এটা আমাৰো তে সেই মানে এটা আৰু সেই আৰু মানে মনত এটা উৎসাহ থাকে বোলে আমাৰ ভাৰত দি খেলুৱৈ এদিন ফুটবল খেলিব মানে বাহিৰা দেশত বাহিৰা হেৰিয়ত ফুটবল খেলিব গৈছে আৰু মানে ভাল লাগে আৰু ফুট ফুটবলত বহুতো সেই খেলা হয় যেনে আই এছ এল হয় আৰু তাৰ পিছত ফিফা ৱৰ্ল্ড কাপ হয় এইবিলাকতো ভাৰতৰ ভাৰতে কেতিয়াবাই কেতিয়াবাতে খেলা দেখা পাওঁ মোৰ বিশেষকৈ মই খেলা চাওঁৱেই কেতিয়াবা নাচালেও যদি যদি মই যদি কেতিয়াবা খেলখন নাচাওঁ যদি কেতিয়াবা বেলেগ লগৰ চ' ল'ৰা ছোৱালীৰ পৰা মানে লগৰ চ'লিৰ পৰা মানে ফুটবলৰ যোনটো পইণ্ট সেইটো মানে মই কালেক্ট কৰোঁ